অসমখন ঐদ্যোগিক ৰাজ্য নহ'লেও আমাৰ অসমত বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠান ব্যৱসায়খন আছে আৰু অসমৰ প্ৰায়ে মানুহে ব্যৱসায় খণ্ডৰ লগতে জড়িত যিহেতু মালিক এজনেই থাকে চাকৰিৰ কৰা মানুহ চাকৰ বহুত থাকে তো অসমত তেনেকৈ এলেকা ব্যৱসায় খণ্ড হ'ল আমাৰ ডিব্ৰুগড়তে যদি ক'ব যায় ধৰি লওক আমাৰ ডিব্ৰুগড়ত বিভিন্ন ঠাইত চাহ বাগিচা আছে আৰু চাহ বাগিচাৰ নিজা নিজাকৈ ফেক্টৰী আছে আৰু তাত সেই ফেক্টৰীত নিযুক্তিৰ দ্বাৰাই বহুতো নিবনুৱাই বা মানুহে তাত শ্ৰমিক হিচাপে বা চাকৰি হিচাপে বৰ্তমান কৰ্মস্থাপন হৈ হৈ আছে আৰু এখন ফেক্টৰী চলাবলৈ হ'লে বহুতো মানুহ দৰকাৰ হয় আৰু তাত যথেষ্টখিনি মানুহৰ প্ৰয়োজনৰে চাহ উদ্যোগটো আগবঢ়াই লৈ গৈ গৈ আছে আৰু তাত কেঁচা পাত তোলা হয় কেঁচা পাতত শ্ৰমিক বিভিন্ন থাকে কিন্তু তাতো ধৰি লওক মানে এই বাবু মহৰীৰ প্ৰয়োজন সেইবোৰো এটা চাকৰি চাকৰি আগবঢ়াই আৰু সেইখিনিও স্থানীয় বা যোগ্য থকা ব্যক্তিয়ে এই এইখিনি চাকৰি পায় আৰু বৰ্তমান সময়ত চৰকাৰৰ চৰকাৰী চাকৰি ল'বলৈ হ'লে যিহেতু নিবনুৱা সংখ্যা ইমানেই বাঢ়ি গৈছে তো বৰ্তমান সময়ত পইচা পাতি অবিহনে বা সুযোগ সুবিধাৰ অবিহনে চাকৰি পোৱাটো সম্ভৱ নহয় গতিকে এই প্ৰাইভেট বা ব্যৱসায় খণ্ডই বহুতো মানুহক চাকৰি প্ৰদান কৰি এই আগবঢ়াই লৈ গৈ আছে আৰু আমি সেই সৰু সুৰাকৈ যদি ব্যৱসায়খণ্ডটো আমি দেখিবলৈ যাওঁ গাঁও অঞ্চলত প্ৰায়ে ধানৰ মিল নিজে প্ৰতিষ্ঠা কৰি ধানৰ মিল প্ৰতিষ্ঠা কৰি তাত চাউল পেকেজিং কৰি আমি সেই ব্যৱসায়খণ্ড আগবঢ়াই লৈ যাব পাৰে আৰু বহুতো মানুহ তাত নিয়োগ হ'ব পাৰে এতিয়া বৰ্তমান সময়ত সৈতে এই গিলাচ ডিছপজেল এই এইখিনি ব্যৱসায় গাঁৱতো আৰম্ভ হৈছে বা নিজৰ নিজৰ এলেকাত প্ৰায়বোৰতে এই বিয়া ঘৰত প্ৰস্তুত কৰা ধৰি লওক ডিছ কল ঢকুৱাৰ বনাবলৈ আৰম্ভ কৰিছে এইখিনিও ধুনীয়াকৈ এটা ব্যৱসায় প্ৰতিষ্ঠানত প্ৰতিষ্ঠান হৈছে আৰু তাত ধৰি লওক বহুত মানুহ নিয়োগ হৈ আছে তাৰ পিছত বৰ্তমান সময়ত প্ৰত্যেকৰে ঘৰৰ ঘৰ সজাবলৈ হ'লে ইটা প্ৰয়োজন হৈছে আৰু ইটাখিনি আমি নিজেও বনাই ল'ব পাৰি চিমেণ্ট কেঁচা আৰু বালি বালিৰে তৈয়াৰ কৰি সেই ইটা বৰ্তমান বনায়ো নিজৰ লগতে আনকো চাকৰি আগবঢ়াব পাৰি বা কৰ্মসংস্থাপনত আগবঢ়াব পাৰি আৰু বৰ্তমান সময়ত ব্যৱসায় খণ্ড বুলি ক'লে মাছো এটা ব্যৱসায় খণ্ড আৰু তাতো মাছ পুহিও ব্যৱসায় আগবঢ়াব পাৰি তাতো কেইবাজনকো নিয়োগ কৰিব পাৰি তাৰ পিছত তাৰিগ গাহৰি ফাৰ্ম আজিকালি গাহৰি ফাৰ্ম প্ৰায় বহুত ডাঙৰ ডাঙৰ বনোৱা হৈছে আৰু সেই গাহৰি ফাৰ্মত মাংসৰ ব্যৱসায় আগবঢ়াইও নিজৰ লগতে আন কেইবাজনকো স্বাৱলম্বী কৰিব পাৰি

তাৰপিছত ব্যৱসায় খণ্ডত আগবঢ়াব গ'ল গ'লে এতিয়া গাৱে গাৱে এৰি পলু ব্যৱসায় আৰম্ভ কৰিছে আৰু পলুসমূহ এটা নিৰ্দিষ্ট গছত হেৰি পালন কৰি এইখিনি ব্যৱসায় প্ৰতিষ্ঠানত কেইবাজনো নিয়োগ হৈ হৈ আছে আৰু সেইসমূহ মোৰ হয়তো কেইবাজনো কৰ্মসংস্থাপন পাবলৈ সম্ভৱ হৈছে

বৰ্তমান সময়ত গাঁৱত বা এলেকাত এই কাঠৰ ব্যৱসায়ো আৰম্ভ হৈছে কাঠেৰে তৈয়াৰী চকী মেজ এইবোৰ বনায়ো ব্যৱসায় প্ৰতিষ্ঠান আগবঢ়াব পাৰি আৰু এইবোৰো এটা সেই প্ৰতিষ্ঠানতো কেইবাজনকো নিয়োগ কৰিব পাৰি আৰু সেই নিয়োগে সম্পূৰ্ণ বিনামূলীয়া আৰু মোৰ স্ব ইচ্ছাই কৰিব পাৰি